পৰ্যটনৰ বাবে প্ৰচাৰ আৰু বিজ্ঞাপন অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ কাৰণ এখন দেশৰ অৰ্থনৈতিক দিশটোক আগবঢ়াই নিয়াত পৰ্যটনে বিশেষকৈ ভূমিকা গ্ৰহণ কৰে বৰ্তমান সময়ত পৰ্যটনৰ যোগেদি বিশ্বৰ প্ৰায় সকলো ৰাষ্ট্ৰই নিজৰ নিজৰ অৰ্থনৈতিক দিশটোক অধিক শক্তিশালী তথা টনকিয়াল কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা দেখিবলৈ পোৱা যায় কেৱল অৰ্থনৈতিক দিশেই নহয় সাংস্কৃতিক সামাজিক ৰাজনৈতিক ইত্যাদি প্ৰায় সকলোকেইটা দিশকেই পৰ্যটন বিভাগে তথা পৰ্যটন উদ্যোগে সামৰি লোৱা দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে অসমৰ বাবে অতি গৌৰৱৰ বিষয় যে ইউনিস্ক'য়ে চৰাইদেউ মৈদামক অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দুহেজাৰ চৌবিছ বৰ্ষৰ ছাব্বিছ জুলাই তাৰিখে স্বীকৃতি প্ৰদান কৰিছে আমি প্ৰচাৰ কেনেধৰণে কৰিব লাগে যিহেতু বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ সেইবাবে যিকোনো এক পৰ্যটনস্থলীৰ বিষয়ে প্ৰচাৰ কৰিবলৈ বিভিন্ন ধৰণৰ সামাজিক মাধ্যম উপলব্ধ যেনে ফে'চবুক টুইটাৰ ইত্যাদি কিন্তু প্ৰচাৰৰ বাবে যিখিনি তথ্যৰ প্ৰয়োজন হয় সেই তথ্যখিনি যাতে শুদ্ধ হয় আৰু সেই তথ্যখিনি তথ্যখিনি ব্যৱহাৰ কৰি যিখি যিটো বিজ্ঞাপন প্ৰস্তুত কৰা হয় সেই বিজ্ঞাপনটোৱে যাতে পৰ্যটকসকলৰ মাজত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে সেই সম্পৰ্কে সেই সেই ক্ষেত্ৰত সেই কথাটোৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত